মোৰ প্ৰিয় মাছ বহুত আছে মই মাছ খাই বেছি ভাল পাওঁ মোৰ প্ৰিয় মাছ বুলি ক'বলৈ হ'লে পুঠি মাছ মাগুৰ মাছ শিঙি মাছ শ'ল মাছ গৰৈ মাছ চেঙা মাছ আৰু কুচিয়া কুচিয়া মাগুৰ সেইসমূহ মাছ খাই মই বেছি ভাল পাওঁ পুঠি মাছ খাবলৈ হ'লে মই ঢেকীয়া লগত বেছি ভাল পাওঁ ঢেকীয়া ঔটেঙা পুঠি মাছ দি বনালে মানে মই মোৰ কাৰণে খুব প্ৰিয় মই খাই ভাল পাওঁ আৰু শ'ল মাছ যদি মই শ'ল মাছৰ যদি কথা ক'ব যাওঁ শ'ল শ'ল মাছ আৰু মূলা মূলাই শ'ল মাছে খাবলৈ মই খুব ভাল পাওঁ গতিকে মই যদি শ'ল মাছ মই পাওঁ মূলা মূলা লগত খাওঁ মোৰ অতিকৈ প্ৰিয় যদি মই মাগুৰ মাছ বা শিঙি মাছ পাওঁ তেতিয়া মই ভেদাইলতা নৰসিংহ তেনেধৰণৰ বনজাতীয় শাকৰ লগত খাই মই বেছি ভাল পাওঁ যদি মই মাগুৰ মাছ খাওঁ তেনেকৈ খাওঁ যদি মই কুচিয়া কুচিয়া পাওঁ তেতিয়াহ'লে মই কুচিয়াটো খুব জ্বলা দি বনশাকৰ লগতে খাওঁ খুব জালুক জলকীয়া দি খাই মই বেছি ভাল পাওঁ আৰু মানুহে সাধাৰণতে আপোনাৰ শ'ল বৰালি তেনেধৰণৰ আমাৰ চিতল বা মাগুৰ শিঙি তেনেধৰণৰ মাছবোৰে খাব বিচাৰে কাৰণ সেইসমূহ আমাৰ থলুৱা মাছবোৰৰ সোৱাদটো বেলেগ ধৰণৰ আমাৰ যদি মানুহে কয় যদি চিতলে বোলে মগুৱে মগুমাহ আৰু চিতল তেনেকৈ খালে বোলে বেছি সোৱাদ তেনেকৈ যদি বৰালি মাছ পায় যদি বোলে শ'ল পায় তেনেকৈ শ'লে বোলে মূলা তেনেকৈ মানুহে সেইসমূহ মাছ খাই বেছি ভাল পায় আৰু পুঠি মাছ বুলি ক'বলৈ হ'লে মানে আপোনাৰ ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল মানুহৰ আমাৰ অসমীয়াত কথা এষাৰ আছে পুঠি মাছ খালে আমাৰ চকু স্মৃতি কাৰণে খুব ভাল বুলি কয় আৰু আমাৰ যিসকল মানুহ ৰক্তহীনতাত ভূগি থাকে সেইসকল মানুহে কুচিয়া আৰু ভেদাইলতা নৰসিংহ সেইসমূহ দি বইল কৰি খালে ৰক্ত ৰক্তহীনতা ভোগা মানুহ সেইসমূহৰ পৰা সুস্থ হয় বুলি আমাৰ আগৰ দিনৰ মানুহে কয় আৰু গৰৈ মাছ গৰৈ মাছ সদায় মানুহে যদি গৰৈ মাছটো মই ভাল পাওঁ মোৰ নিজৰ নিজৰ ফালৰ পৰা ক'লোঁ গৰৈ মাছ যদি যদি মই পুৰি আৰু জলফাই জলফাই পুৰিলোঁ আৰু গৰৈ মাছ পুৰি পিতিকি খাই মই বেছি ভাল পাওঁ